ভ্ৰমণ কৰোঁতে

তেনেকে জেগাডোখৰ বিষয়ে অকণমান কোনডোখৰ জেগাত ভ্ৰমণ কৰিবলৈ যাম তাৰ বিষয়ে অকণমান জানি ল'বও লাগিব কাৰণ সেইবিলাকে সুৰক্ষা আৰু আৰু মানে ধৰক

তাৰ মানে ধৰক নিজে জানিবও লাগিব সেই যিটো মানুহখিনিৰ বিষয়ে ধৰক মানুহখিনি য'ত ভ্ৰমণ কৰিবলৈ যাওঁ তালে মানে মানুহখিনি কেনেকুৱা ধৰণৰ ত' গম পোৱা যায়েই আৰু ধৰক যতে ভ্ৰমণ কৰিবলৈ যাম মানুহখিনি কেনেকুৱা কি সেইবিলাকে আৰু

জেগাডোখৰ বিষয়ে আগতীয়াকে অকণমান জানি লোৱাটো ভাল

আৰু এনেকে ধৰক গুৱাহাটীও গৈছোঁ ধৰক তাৰপিছত কেলকেটা গৈছোঁ

ভালো হেৰি কৰিছে লগ পাইছোঁ ভালো লাগিছে ভাল লাগে আৰু

সাগৰত গাও ধুলো তেনেকে একো প্ৰব্লেমো নাই সেইবিলাকে সুৰক্ষিত অলপ হেৰি

নিজে এইবিলাক চাই মেলি আৰু ঘূৰিছোঁ শেষ কৰিছোঁ ভাল লাগে

বহুত জেগা ফুৰিলোঁ হয় গুৱাহাটীটো ধৰক গৈ থকাই হয় আৰু কিন্তু প্ৰ'ব্লেম একো হোৱা নাই

ঘূৰি অলপ ভালো লাগে পাওঁ